অঁ আছোঁ ভালেই আছে এই অলপ চলপ চলি আছে আৰু পিঠা চিঠা বনালো যা যোগাৰ কৰি আছোঁ আমি বনাম তিলৰ পিঠা বনাম নাৰিকলৰ বনাম ঘিলা পিঠা এতিয়া আমি বনাম পিঠা কিবা কিবি অঁ নাৰিকলৰ পিঠাটো হেৰিটো বনাব লাগিব বৰা চাউলটো খুন্দি লৈ পেলাই নাৰিকলটো ভাজি লৈ তাৰপিছতে হেৰি কৰি তাতে এই টাৱাত দি বনাই ল'ব লাগিব

চুঙা পিঠাটো গুড়াটো গুলি কিনে পানী চানি মিক্স কৰি গুড়াটো পনীয়া হ'ব লাগিব কল লাগিব বাঁহ লাগব তাৰপিছত আৰু হেৰিবিলাকো লাগিব জুই দিয়াৰ কাৰণে নাৰবিলাক সেইবিলাক সব চুঙাৰ গুড়াটো সানি কিনে চুঙাত ভৰাই পিছত তলেদি জুই দিলে চুঙা পিঠাটো হৈ যাব অঁ যিকোনো মানে জাতি বাঁহৰ আৰু কোমল হ'লে ভাল অঁ তলটো অকণমান ফালি দিব লাগিব আৰু ওপৰটো জুইত লাগিব আধা ঘণ্টামান জুইটো মানে তলেদি কলৰ হেৰি কৰি দিলে আধা ঘণ্টামানৰ পিঠাটো হৈ যাব পুৰা ফিনিছ লাড়ুটো নাৰিকলটো ৰুকি কিনে কেৰাহীত ভাজি ল'ব লাগিব তাৰপিছত নাৰিকলটো ভজা হোৱাৰ পিছত লাড়ুটো হৈ যাব তেতিয়া লাডুটো হাতেদি পকাই দিলে হৈ গ'ল লাড়ু তিলৰ লাডুটো তিলটো হেৰিত ভাজি ল'ব লাগিব টাৱাত ভাজি কিনে মিঠে গুড় মিঠৈটো হেৰি কৰি দিব লাগব তাৰপিছত লাড়ুটো হেৰি হ'লে বনাই দিব পাৰিব অঁ তিলে সেই হেৰি বৰা চাউলৰ গুড়াটো তিলেদিও বনাব পাৰি নাৰিকল দিও বনাব পাৰি নাৰিকলৰতো নাৰি চেনি নাৰিকল মিক্স কৰি বনাব পাৰি আৰু তিলৰটো গুড় আৰু তিল হেৰি কৰি সেই গুড়াটোতে বনাই দিব পাৰি অঁ আৰুতো এইবিলাক পিঠা বনাব পাৰি নহয় আজিকালি যি এই হেৰিৰে পিঠা বনাই থৈ সেই তেল পিঠাটো সেইটো বৰা চাউলৰে গুড়িটো হেৰি পানীত মিক্স কৰি তাৰপিছত এই মিঠাই সা গুৰ মিঠাই সানি দি কিনে পিছত আৰু তেলত ভাজি দিলে সেইটো হৈ যাব